অভিযোগনামাৰ প্ৰক্ৰিয়া আৰু চৰকাৰী বিষয়াসকলক ক'বলৈ গ'লে চৰকাৰী কাৰ্যকাল কৰিবলৈ যোৱাসকলৰ বিষয়ে ক'বলৈ গ'লে মই ভাবোঁ যে কিছুমান আইন আছে যে নগ'লেই নহয় দৌৰাই ফুৰে য'ত নেকি আপুনি গৈয়ো সুখ নাপায় শান্তি নাপায় ইফালে যোৱা সিফালে যোৱা কিবা এটা আঁচনি আহিলে বাইদেউ ইফালে কৰক সিফালে কৰক এতিয়া চাবলে গ'লে পি এম কিছানৰে পইচা মানুহক দিয়া লোৱা কৰা হৈছে আৰু ইমান দৌৰাদৌৰিকৈ ইফালে যাব কয় আপুনি আজি বেংকলৈ যাওক আপুনি আজি বোলে এই পঞ্চায়ত যাওক অফিচলৈ যাওক অলৈ যাওক তলৈ যাওক বহুতো ঘৰুৱা কাম বাদ দি তালৈ যোৱা হয় কিন্তু একো তাত ফল কেতিয়াবা নাপাওঁ তেনেক্ষত্ৰত বহুতো খং উঠে আৰু সেই খং উঠিলে মানে কি কৰোঁ কি নকৰোঁ নিচিনা লাগে দোমোজাত পৰোঁ আৰু এই অফিচৰ কামৰ কাৰণে বহুতো মানে ঘৰুৱা কথা শুনিবলৈ পোৱা যায় যেনেকৈ এই কেলৈ গৈছিলি আজি কামটো নহ'লে ইমানকেইটকা খৰচ কৰিলি পইচা পাতি ভাঙি ল'ৰা ছোৱালী এৰি ঘৰৰ কাম বন এৰি বহুতো গৈ অফিচত বহুত মানে অদকাৰী সময় পাৰ কৰোৱা হয় আৰু সেই ক্ষেত্ৰত চাবলৈ গ'লে বহুতো অভিযোগ দিবৰ মন যায় যে চৰকাৰখন কেনেকুৱা চৰকাৰখনৰ বদনাম দুখ জাপিবৰ মন যায় কিছুমানক গালি পাৰিবলৈ মন যায় খং কৰিবলৈ মন যায় বহুতো আৰু এইবোৰ কাৰণে আজিকালি অফিচৰ কামত বহুতো লেট হয় কিছুমান মানুহৰ মানে ইটো কৰক সিটো কৰক নজনা মানুহৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হয় যেনেকৈ অসুবিধা সন্মুখীন হয় তেনেকৈ আমি নকৰোঁ বুলিয়ে ভাবোঁ এই এইবোৰ নকৰোঁ যা নালাগে যা আমাক ইমান শাস্তি দিছে কিন্তু নকৰিলেও উপায় নাই লাগেতো আমিও মানুহ লোভীয়া ইটো কৰোঁ সিটোও কৰোঁ এই পামেই কিবা এটা কৰি থ'লেহে পাম এনেকুৱা কথা চিন্তা কৰি বহুতো পইচা ভাঙি হ'লেও কৰোঁ চেষ্টাৰ অসাধ্য একো নাই বুলি কথা এষাৰ আছে নহয় সেইটো কাৰণে পাৰিলেও নোৱাৰিলেও কৰা হয় আৰু দিয়কচোন নকৰিলেনো কি হ'ব নকৰিলে আৰু ঘৰতে পোৱা পইচাটো হেৰুৱাম বুলিয়ে ভয়তে চব কৰা হয় কিজানি কপালত পাওঁৱেই নেকি তেনেদৰে গৈ গৈ কিছুমান কাম ফলিওৱা হয় আচলতে আমি এলাহ কেতিয়াও কৰিব নালাগে এলাহ কৰিলে ফল পোৱা নাযায় সকলো কাম ওপৰতে কৰিলে একো ফল নাপায় যদি কৰা হয় তাক কষ্ট বুলি ভাবোঁ কষ্ট যদি লাভ উপনীত হয় আমি কষ্টৰ ফল যদি পাওঁ তেতিয়া বহুতেই মজা লাগে আৰু আমি কিছুমান মানুহৰ ক্ষেত্ৰত দেখোঁ যে এবাৰ যায় দুবাৰ যায় আমনি লাগে কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা নহয় বাৰম্বাৰ গৈ থাকোঁ কিজানি এইবাৰ হয় কিজানি এইবাৰ হয় তেনেদৰে বহুতবাৰ আমি যাওঁ আৰু গৈ গৈ কিছুমান ক্ষেত্ৰত আমাৰ লাভৱানো হওঁ আৰু তেতিয়া ভালো লাগে কিছুমান মানুহে আকৌ এলাহ ভাবতে এই নাযাওঁ নকৰোঁ তেনেকৈয়ে থাকে কিন্তু যাবলৈ সেইবোৰকো পঠিয়াব লাগে দেখুৱাব লাগে নজনা কথা শিকাব লাগে আৰু অফিচৰ মানুহ যি নেকি কিছুমান মানুহ জনা জনা আছে দেখুৱাবও নোৱাৰে বুজাবও নাজানে কিন্তু গালিহে পাৰিব পাৰে তেনেকুৱা বহুতো মানুহৰ সন্মুখীন আমি হৈছোঁ আৰু কিছুমান মানুহৰ এইটো নাজানে নেকি কি লিখা আছে নাজানে নেকি চাওকচোন পঢ়ি চাওক আমাক আমনি নকৰিব তেনেকৈ কোৱা মানুহো বহুতো আছে কিন্তু তেনে কৰিব নালাগে সিহঁতৰ যি দায়িত্ব তাক পালন কৰিব লাগে নজনা মানুহক দেখুৱাব লাগে শিকাব লাগে বুজাব লাগে তেতিয়াহে মানুহে বুজি পাব কিবা এটা জানিব আৰু তেওঁলোককনো চৰকাৰে কিয় বঢ়াই থয় দৰমহা দি তেওঁলোকে কাৰোবাক নজনাটো দেখাবলেহে বঢ়াই থয় শিকাই বুজাই ল'বলেহে বঢ়াই থয় তেওঁলোকৰ সেইটো দায়িত্ব তেওঁলোকৰ সেইটো কৰ্তব্য তেওঁলোকে কৰিব লাগে আৰু তেনেকুৱা সহায় কৰিলে মানুহে বহুতো আশীৰ্বাদ পায় আৰু আশীৰ্বাদ দিয়া হয় আমি গাঁৱলীয়া মানুহেতো একো নাজানো পঢ়া শুনাও মানুহৰ কম টাউন এৰিয়াৰ মানুহৰ শিক্ষিত বেছি পঢ়া শুনাও আছে ফুটনিও আছে তেওঁলোকে মানুহে মানে অফিচত বহি থাকিলে নিজকে বহুতো মানে ওপৰত বহি থকাৰ নিচিনা লাগে আৰু বা সেই নগণ্য মানুহক গুৰুত্ব নিদিয়ে তেনেকুৱা ক্ষেত্ৰত কিছুমান বহুতো খং ৰাগ মানুহৰ হয় শত্ৰু ভাব বেছি হয় আৰু তেনে ক্ষেত্ৰত মানুহে বহুতো খং ৰাগ কৰে আৰু কাজিয়া হাই কাজিয়াও হ'বলৈ হয় আৰু এইবোৰ ক্ষেত্ৰৰপৰা মানুহে আঁতৰি থকাটো ভাল কাৰণ জনাটো দেখুৱাই দিয়াটো কোনো অনিষ্ট নহয় তেওঁক উপকাৰ কৰাহে হয় অপকাৰ কৰা নহয় সেইকাৰণে বহুতো মানুহে কৰে জনাসকলে কয় এইটো কৰক এইটো কৰক এইটো কৰিলে আপোনাৰ লাভ হ'ব আৰু বহুতে আগুৱাই নিবলৈ চেষ্টা কৰে আৰু কিছুমান মানুহে ডাউন দিবলৈ চায় যে তেওঁ তেনেদৰে থাকক আগুৱাই নাযাওক ওলাই ওলাই আহিবলৈ আমি আগুৱাই যাবলৈ জনাসকলে দুজনে চাৰিজনক শিকাওক চাৰিজনে ছজনক শিকাওক তেনেকৈ আগবাঢ়িব লাগে মানুহ সদায় মানুহে খোজ মিলাই যাবলৈ শিকাব লাগে কিছুমান মানুহ আছে নিজে যায় কিন্তু আনক নিশিকায় জনাটোও নিশিকায় বা কিবা এটা ক'লেও গুৰুত্ব নিদিয়ে গুৰুত্ব নাপায় মানুহে মানুহৰ প্ৰতি গুৰুত্ব নাপালে বাকী বস্তুলৈ কি থাকিব আৰু নকওঁ বেছি ইয়াকে কৈ সামৰিছোঁ